কি হে আজিকালি চোন ফোনে নকৰ' মই আছোঁ আৰু তইতো খবৰ চবৰ নলওৱে মই কৰিছিলোঁতো কেইদিনমান ফোনে নালাগে বাৰে বাৰে কাটা কাট খাই যায় ফোনটো ঠিক নাই আছোঁ আৰু কি কৰিম বহি

ক'লৈ যাবি বায়ডাইভাৰ্চিটি ঠিক আছে দে বাৰু ওলাবি কোনদিনা যাবি ঠিক আছে দে ওলাবি আৰু শুন অকলে নাযাওঁ দেই আৰু কেইজনীমান লগৰ লগত যাম বাকীবিলাককো ক'বি আৰু ফোন কৰি অ' অ'

মই মোৰ কাপোৰে নাই তোৰ পৰা এযোৰ দি লাগিছিলহে মোক নাই মোৰ কাপোৰ তোৰ পৰা এযোৰ ল'ম বুলি ভাবিহে আছোঁ বনাম দে তই মোক বনাই দিবি হ'ব দে ডি এছ এল আৰটো লৈ যাম অ' পইচাটো দিবি বাৰু লৈ ল'ম এ মোৰো একেই অ' যোৱাৰ আগত ফোন কৰিবি দে হ'ব দে